সকলো মানুহেই যে প্ৰাথমিক যিখিনি ৰন্ধা বঢ়া সেইখিনি জানেই আৰু মোৰ প্ৰাথমিক যোনটো ৰন্ধন প্ৰক্ৰিয়া সেইটো আছিলে চাহ বনোৱাটো আৰু সেইটোৰ জড়িয়তে মই মোৰ যিখিনি ৰন্ধন প্ৰক্ৰিয়া সেইটো আৰম্ভ কৰিছিলোঁ আৰু মই ৰান্ধিবলৈ কেতিয়া আৰম্ভ কৰিছিলোঁ তাৰ সঠিক সময়টো কোৱা টান হ'ব কিয়নো মোক মায়ে মোক মানে কোনোধৰণৰ ৰন্ধা ৰান্ধিবলৈ একো দিয়া নাছিলে কিন্তু কিন্তু যদি মই অলপ দ কৈ কওঁ তেতিয়া মই মই মেট্ৰিক পৰীক্ষা পাছ কৰি উঠি মই মোৰ ৰন্ধন প্ৰক্ৰিয়া চলাই নিছিলোঁ যিহেতু আমাৰ মেট্ৰিক পৰীক্ষা গোটেই সমগ্ৰ ভাৰততে কভিদ মহামাৰীৰ বাবে লকডাউনৰ সৃষ্টি হৈছিলে আৰু সেই সময়ত ঘৰত আমি এনেই বহি আছিলোঁ তাৰমানে একো কাম নাছিলে কোনো বাহিৰলৈ ওলাই যাব পৰা নাছিলে তেতিয়া মই ইউটিউবত এই বিভিন্ন ধৰণৰ খোৱা বস্তু কেনেদৰে বনায় সেই ভিডিঅ' সমূহ ভিডিঅ' সমূহ চাই চাই মই ভিডিঅ' সমূহ চাইছিলোঁ আৰু সেই চাই সেইবিলাক মই নিজে ৰান্ধিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ তাৰ জুতি লৈছিলোঁ কেনে বিভিন্ন ঠাইৰ বিভিন্ন খাদ্যাভ্যাস সম্পর্কে জানিবলৈ চেষ্টা কৰিছিলোঁ সেয়াই আৰু প্ৰথম অভিজ্ঞতা ৰন্ধাৰ প্ৰথম অভিজ্ঞতাটো ভালেই আছিলে কিয়নো প্ৰথমবাৰ নিজে চেষ্টা কৰিছিলোঁ বহুত চব নিজে কাটি মেলি আকৌ চব সেইবিলাক ধুই মেলি হেৰি কৰোঁতে অলপ কষ্টও হৈছিলে বৰ অশান্তিও লাগিছিলে কিন্তু আৰু ভাল লাগিছিলে নিজে ৰান্ধিছোঁ বুলি কৈছিলোঁ প্ৰথম নিজে এনেদৰে ৰান্ধি চবকে খোৱাইছিলোঁ সেয়াই